হেল্ল' হেল্ল' হয় হয় কওকচোন অঁ পাব পাব দামটো মানে ধৰক বেলেগ বেলেগ বস্তুৰ বেলেগ বেলেগ দাম আছেতো গতিকে আপুনি আহিবচোন চাই চিতি তাৰপাছতহে দাম দৰৰ কথা পাতিম যেনে ধৰক আপোনাৰ সোমবাৰৰ পৰা শনিবাৰলৈকেই খোলা থাকে আৰু ৰাতিপুৱা নটা বজাৰ পৰা ধৰক পাঁচটামান বজালৈকে খোলা পাব অঁ আহিব আহিব